অসমৰ ৰাজনৈতিক ব্যৱস্থাই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক কূটনীতিৰ সৈতে মোকাবিলা ধুনীয়াকৈ ভালকৈয়ে চলি আছে বৰ্তমান মানে অসমৰপৰা চাহপাত তেল এইবিলাক বস্তু অসমৰ বাহিৰলৈ মানে বাহিৰৰ দেশলৈ যায় যেনে এতিয়া জাপান চাপান এইবিলাকে তেল তেল তাৰপিছত চাহপাত এইবিলাক তালে যায় চাইনা আকৌ যেনেকৈ চাইনাৰপৰা আহে আপোনাৰ মোবাইলবিলাক আমি আনো আৰু আমি তেওঁলোকক সেই এইবিলাক দিওঁ তেল তাৰপিছত আপোনাৰ হেৰি চাহপাত সেইবিলাক বস্তু আমি আমাৰ অসমৰপৰা তেওঁলোকলে দিওঁ তাৰপৰা মুগাৰ কিছুমান দেশলৈতো আপোনাৰ মুগাৰ সেই কাপোৰো নিয়ে আমাৰ অসমৰপৰা তাৰপৰা হেৰি চেৰিবিলাক তেনেকৈ নিয়ে আকৌ আমিও তেওঁলোকৰপৰা এতিয়া জাপানৰপৰা ধৰা গাড়ী মটৰ এইবিলাক সাধাৰণতে আমি জাপানৰপৰাই বেছিকৈ মানে হেৰিটো সুবিধাখিনি পাওঁ গতিকে ধুনীয়াকৈ বাণিজ্যিক সহযোগিতা বৈদেশিক পৰিক্ৰমা তাৰপৰা চববোৰ পায় আৰু খোৱা বোৱা খাদ্য কিছুমানো আমি মানে তালৈ যেনেকৈ ধান হেৰি তেওঁলোক অসময় বাহিৰলৈ যায় ধানখেতি চাউল পাত তেওঁলোকে আমাৰ ইয়াৰপৰা নিয়ে আকৌ আমি ধৰা আকৌ তেওঁলোকৰফালৰ তেওঁলোকৰপৰা আমি এইবো বাহিৰা বস্তুটো এতিয়া চাওমিন তাওমিন এইবিলাকতো সেইবিলাক তেওঁ বাহিৰৰ দেশতে হেৰি হৈছিলে কিন্তু আমি শিকি মেলি এতিয়া ইয়াত মানে নিজে বনাই আমি খাব পৰা হ'লোঁ নিজেও আমি হোটেল চোটেলবিলাকত বিকে আমাৰ মানুহে গতিকে সেইবিলাকো বাহিৰা বস্তুৱে আছিলে আমি অসমত অসমে শিকিলে আৰু আমাৰ অসমৰপৰা তেওঁলোকে ভাল ধান ঘেঁহু চাহপাত এইবিলাক নিয়ে এনেকৈ আমাৰ মানে বাণিজ্যিকখিনি সহযোগিতাখিনি চলি আছে